ক'ত লাগিছে এইটো অঁ হয় হয় হয় এই মই ফোন কৰিছিলোঁ মোৰ মানে কি হ'ল বহুত কেইদিন ধৰি একদম পেটৰ অসুখ কমপ্লিট অসুখ হৈছে আৰু সেইটো কাৰণে মই আৰু ত' মানে পেটত মানে নাজানো কি কিবা হৈছে যদি একো খাব নোৱাৰোঁ পেট পেট ফুলি আছে অলপ গৈছে মোৰ এইটো এসপ্তাহৰ পৰা হৈ আছে

বেলেগততো দেখুওৱা নাই আপোনালোকৰ তাতে মানে ফাৰ্ষ্ট মইতো এতিয়া আপোনলোকে টাইমিংটো কৈ দিয়ক আজি পাৰিলে আজিয়ে যাম হয় আপোনালোকৰ হয় হয় আৰু কিবা কিবি চেষ্টা কৰি আছোঁ কিন্তু নাই কমা নাই নাই নিজে মানে প্ৰীফাৰ কৰিছিলে কিন্তু সেইটো একো হেৰি হোৱা নাই সেইকাৰণে কৈছে যে তুমি এইবিলাক দি নহ'ব তুমি মানে ভালকে কৰা আৰু ত' সেইটো কাৰণে নাই গম পাইছোঁ হয় চাৰক লগ কৰি কথাখিনি পাতি লওঁ আচ্ছা আপোনাৰ আপোনালোকৰ কিমান মান পৰিব এইটো হেৰিটো কৰোতে আৰু বেলেগ আয়ুষ্মান কাৰ্ড অঁ আছে আছে হয় হয় গম পাইছো বাৰু হয় আপোনালোকৰ টেষ্ট চেষ্ট চব তাতে হৈ যাব যিমান যি কৰিবলগীয়া আছে

আকৌ এডমিট হ'ব লাগিব চাগে

আপোনালোকৰ এইটো তেজপুৰৰ মেডিকেল কলেজ ন এই টুমুকীৰ ওচৰত যিটো আছে ঠিক আছে অঁ